জ্যোতিকা গগৈ হয় নে অঁ আপুনি পানীৰ কিবা মানে পানী চাপ্লাই দিয়ে নেকি অঁ মোক মানে অলপ পানী দৰকাৰ হৈছিলে বিয়া এখন আছিলে অঁ মোক মানে আপোনালোকে কেনেকৈ দিয়ে কাৰ্টন বটলত মানে কাৰ্টন ছিষ্টেম দিয়ে নে লিটাৰ অঁ মোক আধা লিটাৰ বটলত মানে তিনিশটামান দৰকাৰ হৈছিলে অঁ মোক মানে হেৰি চেপ্তেম্বৰ তিনি তাৰিখমানে দৰকাৰ হৈছিলে কিমান মান ল'ব প্ৰাইচটো কিমান হ'বগৈ তিনিশত অঁ ঠিক আছে আপুনি ঘৰত দিবহিনে মানে ডেলিভাৰ অঁ অঁ ঠিক আছে মই এড্ৰেছটো হেৰি গোলাঘাট বেঙেনাখোৱা ল' কলেজৰ ৰোডটোত ৰোডৰ সেই সেইখিনিতে দিলে হ'ব অঁ অঁ আপোনাক আকৌ ক'ল কৰিম ঠিক আছে হ'ব দিয়ক